এক লাখ বিছ হাজাৰ পাঁচশ সাতষষ্টি তিনি লাখ পাঁচ হাজাৰ ছশ বিয়ান্নব্বৈ চাৰি লাখ পঁচিছ হাজাৰ ছশ তেষষ্টি সাত লাখ দছ হাজাৰ পাঁচশ সাতাইছ ন লাখ বাৰ হাজাৰ ছশ তেপ্পন্ন